অঁ কোৱাচোন হয় হয় অঁ ঠিক আছে কি কি লাগিব কোৱাচোন অঁ ৰঙালাও আছে মানে গোটাকে দিয়া হৈছে ডাঙৰ চাইজ লৈ দাম লোৱা হৈছে ৰঙালাও ডাঙৰটোত লোৱা হৈছে আশী টকা আৰু সৰুটোত মানে এই পঞ্চাছ টকা মান লোৱা হয় আৰু

কবি আছে কবি আমি এনে বাহিৰত দিলে আমি দামটো লওঁ বাৰু কিন্তু খুচুৰা দিলে আমি দহ টকাকৈ লওঁ

হয় হয় হয় হয় ঠিক আছে মই উঠাই থৈ দিম তুমি যেতিয়া সময় পোৱা লৈ যাবা দেই দিয়া